অঁ বাইদেউ আপোনাৰ তাত হেৰি চাহ বাগান চাহ বাগান আছে ন আপোনাৰ মোক অলপ অৰ্গেনিক টি লাগিছিলে আছেনি বাৰু এনেই কেজি কেনেকৈ বাৰু মোক সৰহকৈয়ে লাগে অলপ অঁ সৰহকৈ ল'লে অ'ফাৰত দিব পৰা হ'বনি বাৰু অঁ মোক এনেই লাগিব পাঁচ কেজিমান ল'ৰাটোলে পঠিয়াই দিব লাগিব সি বাহিৰত আছে যে দেই অঁ অঁ হ'ব দিয়ক